আমাৰ অঞ্চলত দুগ্ধজাত সামগ্ৰীৰ চাহিদা যথেষ্ট পৰিমাণেই ভাল যেনে ধৰক আমি গৰু ম'হৰ গৰু ম'হ ছাগলীৰ গাখীৰ খাওঁ বিশেষকৈ গৰুৰ গাখীৰ আৰু এনে সামগ্ৰীৰ বজাৰ ভাল কৰি ৰাখিবলৈ বহুতো কাম কৰিব লাগিব আমি ধৰি লওক যেনে ভাল খোৱা বোৱা গৰু ম'হক ভাল খোৱা বোৱাৰ যতন ল'ব লাগিব আমি যেনেকৈ দানা চাপৰ তুঁহ এনেকুৱা বস্তুবোৰ খোৱাই খোৱালেহে গাখীৰৰ চাহিদা বৃদ্ধি হ'ব আৰু চহৰৰ অঞ্চলত এইবোৰ বিক্ৰী কৰিব পাৰিলে যথেষ্ট পৰিমাণে ভাল আমাৰ কাৰণেও ভাল হয় আৰু চহৰৰ মানুহ মানুহেও এনেকুৱা ধৰণৰ গাঁৱলীয়া বা সতেজ গাখীৰ বিচাৰি ফুৰে দোকানৰ পেকেট গাখীৰতকৈ গৰু গাখীৰ যথেষ্ট পৰিমাণে ভাল আৰু স্বাস্থ্যৰ কাৰণেও যথেষ্ট পৰিমাণে ভাল গতিকে এনেবোৰ সামগ্ৰী চাহিদা বৃদ্ধি কৰিবলৈ কাৰণে আমাৰ আমিও যথেষ্ট পৰিমাণে কাম কৰিবলগীয়া হয় চাহিদা বৃদ্ধিৰ কাৰণে গৰু ম'হক দানা তুঁহ ইত্যাদি খুৱাবলগীয়া হয় আৰু লগতে বিভিন্ন ধৰণৰ দৰৱ পাতি ইত্যাদিও যথেষ্ট পৰিমাণে যতন ল'বলগীয়া হয় আৰু বজাৰৰ কথা ক'বলৈ গ'লে আমাৰ ইয়াৰপৰা গাঁৱৰ গ্ৰাম্য অঞ্চলৰপৰা যথেষ্ট পৰিমাণে গাখীৰ আমদানি চহৰলৈ বিক্ৰী কৰিবলৈ নিয়া হয় আৰু যিসকল বেপাৰী বা যিসকলে বিকিবলৈ যায় তেওঁলোকেও যথেষ্ট ভাল মূল্য লাভ কৰে তেনেধৰণৰ তেনেকুৱা গাখীৰ বিক্ৰী কৰি যথেষ্ট ভাল মূল্য লাভ কৰে আমাৰ অঞ্চলত বৰ্তমান গৰু গাখীৰতকৈ মানুহে জাৰ্চি গাই ইত্যাদি পালন কৰে জাৰ্চি গৰু গাখীৰৰ উৎপাদন যথেষ্ট বেছি আৰু লগতে সতেজ গাখীৰ পোৱা যায় জাৰ্চি গৰুৰ উপৰিও কিছুমান মানুহে ম'হৰ গাখীৰ ছাগলীৰ গাখীৰ ইত্যাদিও বিক্ৰী কৰে আৰু বহুতো মানুহে খায় কিন্তু প্ৰায় কিছুমান মানুহে গৰু গাখীৰ কাৰণে গৰু গৰু গাখীৰে বিচাৰে গতিকে মানুহে আমাৰ প্ৰায়ভাগ মানুহৰ ঘৰতে আমাৰ যি যিজনী লোকেল গাই গৰু এই লোকেল গাই গৰু গাখীৰ বিক্ৰী কৰিয়ে বহুতে জীৱিকা জীৱিকা নিৰ্বাহ কৰি আহিছে